বৰ্তমান যুগ হৈছে চাইন্স প্ৰযুক্তিৰ যুগ ছাইন্সৰ মানে মেৰিটো আছে ডি মেৰিটো আছে এতিয়া প্লাষ্টিক সামগ্ৰীবিলাক যিমানেই দ্ৰুতগতিত আমাৰ ঘৰ দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীসমূহ বৃদ্ধি পাইছে তাৰ ফলত এহাতে যদিও আমি কামৰ মানে বস্তুবোৰ বিলাকৰ পৰা কামৰ সুবিধা পাইছোঁ আনহাতে সেই প্লাষ্টিকৰ সামগ্ৰীসমূহ প্ৰস্তুত কৰোঁতে গলাই হওক বা গৰম কৰিয়েই হওক তাক প্ৰস্তুত কৰোঁতে শ্ল' পয়জন হিচাপে তাৰ পৰা নিৰ্গত হোৱা ধোঁৱা ধূলিকনা আমাৰ বায়ু প্ৰদূষণ কৰি আছে আমি সেইটো অনুভৱ কৰিব পৰা না আজি অত্যাধুনিক এটা অট্টালিকাত বাস কৰিছোঁ কিন্তু সেই বাস কৰোঁতে কি হৈছে তাৰপৰা আমি যিবিলাক লোহা ফৰ একজাম্পল লোহা এটুকুৰা কাটিছোঁ আমি লাইটৰ হেৰি দি তাৰ পৰা যিখিনি ফিৰিঙতি হওক নিৰ্গত হৈছে সেই ফিৰিঙতিবিলাক আমাৰ চাৰিওফালে পৰিৱেশ প্ৰদূষিত কৰিছে বায়ু প্ৰদূষিত কৰিছে অক এতিয়া আমি আগতে কি হৈছিলে টিটেনাছ লৈছিলোঁ কেৱল কি হৈছে কোনোবা এঠাইত গঁজালে বিন্ধিলে আমি টিটেনাচ লৈছিলোঁ কিন্তু আজিকালি কি হৈছে সাধাৰণভাৱে কাটিলেও যদি খালী ভৰিৰে আমি খোজকাঢ়োঁ তাত যদি টিটেনাছ এটা লৈ নিদিওঁ অলপ দিনৰ পাছত দেখিবা তাত গেলি পঁচি আকৌ কি হৈছে ধনুষ্টংকাৰ ফালে গতি কৰিছে কেলেই হ'ল চাৰিওফালে প্ৰদূষিত বায়ু নিৰ্গত হৈছে আমি আগতে বটালিয়ে খুলিছিলোঁ ৰ'দডাল তাত কিন্তু লোহাৰৰ কনিকা নিৰ্গত হোৱা নাছিল কিন্তু বৰ্তমান আধুনিক যুগ হ'বই লাগিব টেকন'ল'জি বৃদ্ধি পাইছে কিন্তু কি হৈছে সেই ফিৰিঙিবিলাক যিবিলাক তাৰ পৰা নিৰ্গত হোৱা আইৰণৰ টুকুৰা এইবিলাক চাৰিওফালে বায়ু বিস্তৃত হৈ গৈছে সেই বায়ু যদি আমি এতিয়া ল'ৰা ছোৱালী এটা যদি কটা চিঙা হয় তাত যদি আমি ভালকে ধোৱাই পখলাই ডেটোল পানী দি ধোৱাই হেৰি কৰোঁ তাত হয়তো তাৰ কনিকা অকমান যদি তেনেকুৱা অসাৱধান বশতঃ লাগিবলে হয় সেইটো একেটা ক্ৰিয়াই কৰিব গজালে পিন্ধা গতেও সেই তাত তাতকে বেছিহে তাৰ পৰা অপকাৰ হ'ব সেইকাৰণে আমি কি কৰিব লাগিব সচেতন বহুত এনে ক্ষেত্ৰত যেতিয়া আমি কি কৰোঁ প্লাষ্টিকেই হওক বা এই আধুনিক শিল্পকলাৰ প্লাষ্ট বিশেষকৈ পলিথিনৰ ব্যৱহাৰটো যদি আমি কমাই কৰোঁ তেতিয়া আমি বায়ু প্ৰদূষণৰ পৰিমাণ আমি কমাই আনিব পাৰিম দিনক দিনে আজি এজনে কমাই যদি কাইলে দুজনে কমাই যদি তেনেকে কি হ'ব প্লাষ্টিক সামগ্ৰী যিমানেই আমি কম ইউজ কৰোঁ আজিকালি কি হৈছে আধুনিক যুগত মানুহৰ টকা পইচা বেছি হৈছে ল'ৰা ছোৱালীক খেলা সামগ্ৰী হিচাপে সৰহভাগে দেখা গৈছে প্লাষ্টিকৰ সামগ্ৰী দিছে কম্পেনীবিলাকেও প্ৰস্তুত কৰিছে আৰু দিছে কম্পেনীবিলাক এফালে প্ৰস্তুত কৰিছে তাৰ ফলত বায়ু নিৰ্গত হৈছে বায়ু সেই প্লাষ্টিকৰ কণিকা নিৰ্গত হৈ মানুহৰ নানা ৰোগৰ সৃষ্টি হৈছে সেইকাৰণে আমি কি কৰিব লাগিব কাঠ বাঁহেৰে আমাৰ থলুৱা সামগ্ৰীবিলাকে যিবিলাক নিৰ্গত যিবিলাক বস্তু প্ৰস্তুত কৰোঁ তেতিয়া কি হ'ব কমে যদি আমি প্লাষ্টিকৰ পৰিমাণ কমাই আনো ল'ৰা ছোৱালীকো আমি যদি বহুতো শিল্পকলাত দেখা যায় ল'ৰা ছোৱালীৰ খেলা সামগ্ৰী পৰা ধৰি সজোৱা বস্তুৰ পৰা ধৰি বহুতে চোফা চেট পৰ্যন্ত বিচনা পৰ্যন্ত আজিকালি ইমান সুন্দৰভাৱে কাঠ বাঁহে নিৰ্মাণ কৰিছে যে প্লাষ্টিকৰ পৰিমাণ আমি তেনেকেও বহুতো কমাব পাৰোঁ হাতাৰ পৰা ধৰি বাচন থাললৈকে বহুতে আজিকালি কি কৰে প্লাষ্টিক ব্যৱহাৰ কমাই আনিবলৈ চেষ্টা কৰিছে কিছুমান ঠাইত আমি গ্ৰাম্যাঞ্চলত যদি চাওঁ নগৰ অঞ্চলতকৈ পৰিৱেশৰ প্ৰদূষণৰ সংখ্যা বহুত কম ইয়াৰ মূলতে হ'ল এই আধুনিক জীৱনশৈলীয়ে আমাক এফালে কি কৰিছে উন্নত শৈলী দিছে আনফালে দেখিবা টাউনীয়া মানুহে যিমান প্ৰদূষিত হৈছে আমাৰ গ্ৰাম্য অঞ্চলত যাৰ প্ৰভাৱ এই কল কাৰখানাৰ পৰা কম হৈছে তেওঁলোকৰ সেই প্ৰভাৱৰ পৰা মুক্ত হৈ আছে সেইকাৰণে আমি কাঠ বাঁহ যদিও অনেক অন্য বস্তুবোৰ অন্যান্য বস্তুবোৰ আধুনিক ব্যৱহাৰ কৰিছোঁ কিন্তু কাঠ বাঁহৰ প্ৰয়োগটো আমি বেছি কৰিলে ভাল হয় যদি কাঠ বাঁহৰ প্ৰয়োগটো বেছি কৰোঁ আমি কিছুমান দূৰাৰোগ্য ৰোগৰ পৰা আমি বিৰত থাকিব পাৰিম